আৰু সেই কুৰ্তিটোৰ এটা বেয়ালগা বস্তু হৈছে যদিহে মই সেইটো মানে বেছিকৈ সঘনাই ব্যৱহাৰ কৰি থাকোঁ আৰু সঘনাই ব্যৱহাৰ কৰি থাকিলে লেতেৰা হোৱাৰ পিছত যদি মই বেছিকৈ ধুই দিওঁ সেইটো কুৰ্তিটোৰ ৰঙটো গুচি যোৱাৰ সম্ভাৱনা আছে